আমি বহুত ধৰণৰ উৎসৱ পালন কৰোঁ আমি দুৰ্গা পূজা পালন কৰোঁ তাৰপিছত আমি কাতি বিহু পালন কৰোঁ মাঘ বিহু পালন কৰোঁ বহাগ বিহু পালন কৰোঁ এইবিলাক আমাৰ সাংস্কৃতিক উৎসৱ তাৰে মাজতে আমি দুৰ্গা পূজাৰ সময়ত দুৰ্গা দেৱীৰ ওচৰত বহুত শ্ৰাদ্ধ প্ৰাৰ্থনা কৰোঁ আৰু দুৰ্গা দেৱীৰ আদৰি আনি আমি এটা মন্দিৰত বহুৱাই থওঁ তাৰপিছত আমি ধুপ ধূনাৰে বহুত চাকি বন্তি জ্বলাই আমি দুৰ্গা দেৱীক প্ৰাৰ্থনা কৰোঁ আৰু মাঘ বিহুত মাঘ বিহুত আমি লাড়ু পিঠা ইত্যাদি ধৰণৰ আমি বস্তু খাওঁ কাৰণ মাঘ বিহুত আমাৰ লাড়ু পিঠা বনোৱাও হয় তাৰপিছত দৈ চিৰা এইবিলাক আটাইখিনি বস্তু আমি মাঘ বিহুত খাওঁ মাঘ বিহুটো আমাৰ বহুত মৰমৰ বিহু মাঘ বিহুত আমাৰ কোনো এটা হেৰি নাই ফূৰ্তি কিন্তু কাতি বিহু হ'ল আমাৰ কঙালী বিহু কাতি বিহু হ'ল আমি পথাৰত চাকি বন্তি জ্বলাওঁ ঘৰত চাকি জ্বলাওঁ গধূলি আমি কাতি বিহুৰ দিনাখন এখন নৈবীদ্ৰ আগবঢ়াওঁ গধূলি সময়ত তাৰপিছত আমি গাঁৱৰ মানুহখিনিক মাতি আনি সেই নৈবীদ্ৰখন ভগাই মিলাই খাওঁ যে কাতি বিহুটো আমাৰ কঙালী বিহু বেছি এটা ৰমক জমক বিহু নহয় কিন্তু বহাগ বিহুতো জানেই সকলোৱে পালন কৰে বহাগ বিহু বুলিলে কোনো এটা হেৰি নাই বহাগ বিহুত আমি বিহুৱান লওঁ তাৰে পিছত হুঁচৰি গাওঁ নানান ৰকমৰ আমি ক্ষতি কৰোঁ তাৰমানে বহাগ বিহুৰ নামত কাৰণ বহাগ বিহুত আমি কেতিয়াবা নাচ গান কৰাৰ পিছতো আমি ভেকচন প্ৰতিযোগিতা পাতোঁ তাৰেপিছত কুইজ প্ৰতিযোগিতা পাতোঁ তাৰেপিছত কেতিয়াবা আমি সাংস্কৃতিক অনুষ্ঠান আৰম্ভ কৰোঁ সেইবিলাকত আমি নানান প্ৰকাৰৰ বস্তু ব্যৱহাৰ কৰোঁ আৰু তাৰে মাজতে আমি মাঘৰ মাহত আমি মনসা পূজা পালন কৰোঁ মা মনসা দেৱীক আমি আমাৰ মন্দিৰত বনাওঁ কাৰণ মনসা দেৱীটো আমি পোন্ধৰ বিছদিনমানৰত আগৰপৰা একজন কাৰিকৰ আনি মনসা মূৰ্তিটো বনাই লওঁ তাৰে পিছত আমি এটা দিন বাৰ চাই পেলাই মনসা পূজাখিনি পালন কৰোঁ আৰু সেইদিনাখন আমাৰ গাঁৱত বহুত উৎসৱ বুলি মানুহখিনি দিন ৰাতি একাকাৰ হৈ কাম কাজে ব্যস্ত হৈ থাকে তাৰে পিছত আমাৰ শিৱ পূজা আছে শিৱ পূজাও আমি গাঞ্জা চাঞ্জা খাই পেলাই আমি শিৱ পূজা কৰোঁ শিৱা পূজাৰ দিনাখন আমি নামো মাতোঁ ৰাতি কেতিয়াবা নাম ধৰোঁ কিবা কৰোঁ এনেকৈ নানান ৰকমত আমি উৎসৱ পালন কৰোঁ গতিকে সাংস্কৃতিক উৎসৱ আমত বহুত ধৰণৰ আছে দুৰ্গা পূজাৰ লগতে আমি কালী পূজাও মানোঁ কালী পূজাও আমি ব্যৱহাৰ কৰোঁ কালী পূজাটো আমি ঠিক তেনেদৰে কালীমাৰ প্ৰতিমাৰ ওচৰত দান দক্ষিণা দিওঁ বলি বিধান চলে আমাৰ কাতি বিহুত হেৰি কালী পূজাত বলি বিধান হয় আৰু মনসা পূজাতো বলি বিধান হয় কেতিয়াবা ম'হ বলি হয় ছাগলী বলি হয় ছাগলীটো বলি হয়ে আৰু কেতিয়াবা ম'হো বলি হয় আৰু কালী পূজাতটো আমাৰ ধৰক মোটামুটি চাৰি পাঁচশমান ছাগলী বলি বিধান কৰা হয় লগতে আমাৰ ম'হ বলি বিধান কৰা হয় আৰু মনসা পূজাটো ঠিক তেনেদৰে আমি পূজাৰ দিনাখন দুপৰীয়া দেউ ধাও ওজাপালি এইবিলাক উঠে দেউ ধাই হয়তো নাচি নাচি ডাখৰ এখন হাতত লৈ নাচি নাচি ঘূৰি ঘূৰি চাৰিওপিনে ছাগলীটো কান্ধত লৈ তাৰপিছত ছাগলীটো বলি দিয়া হয় বলি দিয়াৰ পিছত তেওঁ তাৰমানে ছাগলীটো তেজখিনি খায় খায় সেনেকৈ তাৰমানে আমাৰ বলি বিধান হয় গতিকে আমি বলি বিধানটো খুব মানোঁ লগতে দুৰ্গা দেৱীৰ ওচৰততো আমাৰ বলি বিধান দিয়া হয় ঠিক তেনেদৰে আমাৰ বহুত সেনেকৈ উৎসৱ পালন কৰা হয় কিন্তু কাতি বিহুটো আমাৰ সিমান এটা হেৰি নহয় কাৰণ কাতি বিহু হৈছে কঙালী বিহু সেইটোত তাৰমানে বহুত বস্তুও নাথাকে টকা পইচাও নাথাকে ঠিক তেনেদৰে কাতি বিহুটো কঙালী বিহু আৰু মাঘ বিহুটোতো আমাৰ লাড়ু পিঠা সান্দহ গুড়ি এইবিলাক আমাৰ তাত আগৰপৰা প্ৰস্তুত কৰা হয় গতিকে মাঘ বিহুটো আমাৰ বহুত প্ৰয়োজনীয় বস্তু এনেকৈ আমি সাংস্কৃতিক উৎসৱ পালন কৰোঁ